আগৰ দিনত মানুহবোৰে সকলোৱে একেলগে গোট খাই আনন্দ কৰিছিলে বিহু মাৰিছিলে হুঁচৰি গাইছিলে কিন্তু আজিকালি প্ৰযুক্তিৰ ফলত সেই মানুহ কেইজনে ঘৰত বহি মোবাইলত মোবাইলতেই গান শুনে বা তেনেদৰেই সময় অতিবাহিত কৰে আগৰ দিনত মানুহবোৰে একেলগে ফাংচন পাতিছিলে আৰু ফূৰ্টিও কৰিছিলে সকলোৱে কিন্তু আজিকালি মানুহবোৰে হেডফোনৰ ব্যৱহাৰ কৰি নিজৰ ঘৰতে সুকীয়াকৈ বহি গান শুনি বা গান চিনেমা চাই সময় অতিবাহিত কৰে আগৰ দিনত মানুহবোৰে সৰু ল'ৰা ছোৱালীয়ে ফিল্ডত খেলিছিলে আৰু ক্ৰিকেট ফুটবল এয়া ফিল্ডত খেলি দিনটো খেলে তাৰবাবে তেওঁলোকৰ স্বাস্থ্যও যথেষ্টখিনি ভাল হৈ থাকিছিলে কিন্তু তাৰ তুলনাত আজিকালি তেওঁলোকে ল'ৰা ছোৱালীক মোবাইলত গেম খেলে ৰুমত বহি পেলাই আৰু মোবাইলতেই ব্যৱহাৰ কৰিয়েই সময় অতিবাহিত কৰে বাবে তেওঁলোকৰ স্বাস্থ্যও আগৰ ল'ৰা ছোৱালীৰ দৰে স্বাস্থ্যৱান হৈ নহয় আৰু যথেষ্ট তেওঁলোকৰ ৰোগ আদি হৈ থাকে সঘনাই কিন্তু তাৰ তুলনাত আগৰ ল'ৰা ছোৱালীবোৰৰ ৰোগ আদি নহৈছিলে কাৰণ তেওঁলোকে শাৰীৰিক শ্ৰম খেলা ধূলাৰ ৰূপত কৰিছিলে